এবাৰ অসম ভ্ৰমণ কৰিবলৈ অহা এজন ৰাজস্থানী লোকক মই লগ পাইছিলোঁ তেওঁ তিনি চাৰিদিনমানৰ মানে আহিছিলে অসমলৈ এনেকৈ লগ পাই থাকোঁতে আমি আপাৰ আচাম আমাৰ যিটো উজনি অসম উজনি অসম দৰ্শনৰ কাৰণে তেওঁ গৈছিলে তেতিয়া যাওঁতে মই তেওঁক ডিব্ৰুগড়ত লগ পাইছিলোঁ কথা বতৰা পাতিলোঁ দুয়োজনে পতাৰ পিছত তেওঁ মোক তেওঁৰ ঠাইখনৰ বিষয়ে মোক মোৰ ঠাইখনৰ বিষয়ে সুধিলে আৰু মই তেওঁক তেওঁৰ ঠাইখনৰ বিষয়ে সুধিছিলোঁ কিন্তু তেতিয়া তেওঁ মই মোৰ ঠাইখনৰ বিষয়ে বা অসমৰ বিষয়ে সোধোঁতে তেওঁক মানে বিৰাট ভাল পাইছে অসমক অসমত থাকি পেলাই অসমৰ যিটো গ্ৰীনেৰি আমাৰ যিটো সেউজীয়া পৰিৱেশ ন ইয়াতে বিশেষকৈ আপাৰ আচামলৈ যিমানে গৈ থকা যায় সিমানে গছ গছনিৰ পৰিমাণটো বাঢ়ি গৈ থাকে গতিকে যিটো আমাৰ বায়ুমণ্ডলৰ যিটো কি হয় স্বচ্ছতা সেইটোক খুব স্পষ্টকৈ দেখিবলৈ পোৱা যায় ধূলি বালি পৰিসংখ্যাটো কম খুব ভাল লাগিলে মানুহজনে তেওঁলোকৰ যাহাতু যিহেতু গৰম ন তাতে তো তাৰপৰা আহি ইয়াত থাকি তেওঁ তেওঁ মানে ইমান বেছি ভাল পাইছে বিশেষকৈ তেওঁ পূজাৰ সময়ত মানে অক্টোবৰ নৱেম্বৰ সেই মাহকেইটাত খুব এটা মদৰেট ৱেডাৰ থাকে ন ইয়াতে গৰমো নহয় ঠাণ্ডাও নহয় তেওঁ ইমান বেছি ভাল পালে ইয়াত থাকি পেলাই তেওঁ মোৰ মানে আৰু ক'ত ক'ত যাব পাৰি সেই বিষয়েও কিছু তথ্য তেওঁ মোৰপৰা ল'লে তেতিয়া তেওঁ মই মই মই তেতিয়া তেওঁক অসমৰ লগ তেওঁ অসমৰ যিটো দাঁতিকাষৰীয়া আমাৰ ছুইজাৰলেণ্ড বুলি কোৱা হয় ন শ্বিলং শ্বিলঙৰ কথাও মই তেওঁক ক'লোঁ তেওঁ শ্বিলঙো চাগে ভ্ৰমণ কৰিছে পিছত কিন্তু বিশেষকৈ অসমৰ যিটো চাহ বাগানৰ যিটো কালচাৰ সেইটো তেওঁ খুব ভাল পালে আহি থাকোঁতে তেওঁ সৰু গাড়ী লৈ পেলাই গৈছে গুৱাহাটীৰপৰা ডিব্ৰুগড়লৈ যাওঁতে ৰাস্তাৰ কিনাৰত যে দুই কাষৰ ৰাস্তাৰ কিনাৰত যিটো চাহ গছৰ ব্যৱস্থা আমাৰ চাহ বাগানৰ কেতিয়াও নামি পেলাই তাৰ ভিতৰত উঠি ফটো উঠিছে কিমান মানে বহুত ভাল লাগিছে তেওঁৰ সেই পৰিৱেশটো অসমৰপৰা আহি পেলাই ঠিক তেনেকৈ আৰু এজন মানুহ মই লগ পাইছিলোঁ মোৰ ভ্ৰমণ কালত মই যেতিয়া মাইছৰ ভ্ৰমণ কৰিবলৈ গৈছিলোঁ গতিকে তেতিয়া মই লগ পাইছিলোঁ কিন্তু মাইছৰখন বাঙ্গালোৰৰপৰা বাছেৰে গৈ তিনি ঘণ্টা ৰাস্তা গতিকে সেই ৰাস্তাত যায় গৈ থাকোঁতেও ৰাস্তাও কি বিতুপন কি মনোৰম পৰিৱেশ ৰাস্তাৰ কিন্তু মাইছৰত যেতিয়া কৰি দিছোঁ তেতিয়াও মানে এনেকুৱা ধৰণৰ এটা সাংঘাতিক পৰিৱেশ হোৱা কি ক'ম মানে বিৰাট ধুনীয়া তাতে গৈ পেলাই না গৰম আছে না ঠাণ্ডা আছে আৰু ইমান ক্লিন ইমান পৰিষ্কাৰ তাত গৈ পেলাই তাতে ভৰি দিবলৈ পটককৈ থু অকণ পেলাবলৈয়ো বেয়া লাগে চকলেট এটা যদি খাইছোঁ চকলেটৰ পানী না বাকলিটো পেলাবলৈয়ো বেয়া লাগে ক'ত পেলাম যি নহওক ইমান পৰিষ্কাৰ যথেষ্ট চৰকাৰী যিখিনি আঁচনি লৈছে সেইখিনিও খুব ধুনীয়াকৈ লৈছে তাৰমানে তো মাইছৰ যাওঁতে মই এজন মানুহ লগ পালোঁ মানুহজন আহিছে আমাৰ অসমৰে মানুহজন